পৰ্যটকৰ স্থান বুলিলে আৰু মাজুলী পৃথিৱীৰ বিখ্যাত বুলিয়ে ক'ব পাৰি মাজুলী হৈছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ গতিকে সকলোৱে জ্ঞাত এই কথা গতিকে আৰু অলপ দিনৰ আগতে স্বীকৃতিও পাইছে এই পৰ্যটকৰ স্থান হিচাপে মাজুলীয়ে আৰু দ্ৰুত গতিত উন্নত কৰিছে বিশেষকৈ ইয়াৰ ক্লাইমেটটো জলবায়ুটো যথেষ্ট বাসোপযোগী নগৰ অঞ্চলৰ পৰা আহি নিজৰে আপোনালোকে অনুমান কৰিব পাৰিব ন এখন মানে যোৰহাটেই হওক লখিমপুৰে হওক বা গুৱাহাটী মহানগৰী পৰাই হওক আহি আপুনি যদি মাজুলীত ভৰি দিয়ে নিশ্চয় এটা এনেকুৱা এটা অনুভৱ হ'ব যেন মূৰৰ পৰা এটা ডাঙৰ বোজা আঁতৰি গৈছে যিটো আমাৰ জলবায়ুৰ কাৰণে সম্ভৱ হৈছে অথবা যান বাহনৰ যিটো যান জঁট অন্য়ান্য ঠাইত সেইটো কৰ্মৰ কাৰণেই হয়টো সম্ভৱ হৈছে গতিকে পৰ্যটনৰ ক্ষেত্ৰ হিচাপে মাজুলীক বিশ্বই স্বীকৃতিও সেইকাৰণে প্ৰদান কৰিছে আৰু বিভিন্ন ধৰ্মানুষ্ঠানত প্ৰভাৱো ইয়াত বেছি আৰু ধৰ্মীয় লোকৰ হেৰিটো ক'বই নেলাগে কেইবাখনো সত্ৰ আছিল অতীততে ব বাইছখনে কিমান আছিলে হপায় সত্ৰ দেই মই ভালকৈ নাজানো মই ইয়ালৈ বিয়া হৈ অহা সাতাইছ বছৰহে হৈছে আগতে কোৱা শুনিছোঁ বহুত সত্ৰ আছিলে তাৰপিছত সেই সত্ৰসমূহতো এতিয়া বহুত কেইখন সত্ৰ পানীৰ কবলতে পৰিলে বৰ্তমান যিকেইখন আছে সেই সত্ৰটো যথেষ্ট শান্তিপূৰ্ণ পৰিৱেশ সকলো প্ৰায়েই ধাৰ্মিক গতিকে ইয়াত হ নাম কীৰ্তনৰ প পৰা আদি কৰি জলবায়ুলৈকে পৰ্যটনৰ ক্ষেত্ৰ হিচাপে যথেষ্ট মানে বাসোপযোগী মানুহ আহিলে সঁচাকেই যাবলৈ মন নকৰে বহুতো বিদেশী পৰ্যটক আহি আমাৰ আউনীআটীয়ে হওক দক্ষিণপাটেই হওক সত্ৰত মহা মহাপুৰুষ সত্ৰকেইখনত বহুদিন ধৰি থাকে বহুকেইজন পৰ্যটক আহি ইয়াত মানে প্ৰভূসকলৰ সৈতে কথোপকথন হয় বা বহুত দিন ধৰি কটায় ইয়াৰ প্ৰাকৃতিক পৰিৱেশ শত তেওঁলোকে সঁচাকৈয়ে নিজকে নিমৰ্জিত কৰি যথেষ্ট আপ্লুত হোৱা দেখা যায় আমাৰ ওচৰতো এটা এখন মানে তেনেকুৱা লজ আছে তালৈ বহুত পৰ্যটকৰ মানে আগমণ দেখা যায় আৰু প্ৰতি বছৰে আউনীআটি সত্ৰত পালনাম হওক বা ৰাসোৎসৱত হওক বহুতো বিদেশী পৰ্যটকৰ ইয়ালৈ আগমন ঘটে আৰু যিহেতু স্বাস্থ্যকৰ এখন ঠাই ইয়াত যথেষ্ট তেওঁলোকে ভাল পায় প্ৰকৃতিৰ সৈতে সৈতে আৰু প্ৰকৃতিৰ যিবিলাক তেওঁলোকে মানে প্ৰকৃতিবিদসকলে মানে এইখিনি উপভোগ কৰি যথেষ্ট মানে আনন্দ লাভ কৰে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত এটা নাতিশীতোষ্ণ পৰিৱেশ আমাৰ ইয়াত বিৰাজ কৰে গৰম দিনতে হওক বা ঠাণ্ডা দিনতো হওক বৰ অতি মাত্ৰা ঠাণ্ডা নপৰে যদিও নদী কাষৰীয়া আৰু গৰম দিনততো ক'বই নালাগে অন্য ঠাইৰ তুলনাত ইয়াত গৰমটো কম হয় গতিকে সেয়েহে এই ঠাইসমূহত আহি যথেষ্ট ভাল লাগে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ মাছ কাছ গছ গছনি চৰাই চিৰিকটীয়ে সকলোৱে মানে পৰ্যটকৰ আকৰ্ষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু ইয়াৰ ধৰ্মানুষ্ঠান ৰাস ৰাস ৰাসলীলাকে মূখ্য কৰি পালনাম বৰসবাহ আদি

ভগৱানৰ প্ৰতি ভক্তি সেই ভক্তিয়ে সকলোকে আকৰ্ষণ কৰে